ঐ মই আছো নাই তই কি কৰিছ অঁ কি ধান মাৰিছ এতিয়া আৰু কি পিঠা পুৰিবি অঁ আমাৰ তিল আছে নিব পাৰিবি মোৰপৰা অঁ মই মালপোৱা বনাব লাগিব তিল পিঠা বনাব লাগিব তাৰপিছতে আকৌ জেং পিঠা বনাম তাৰপৰা গ'ল্ডেন পিঠা বনাম তাৰপিছতে কালি জেং পিঠা অঁ অঁ জেং পিঠাটো শিকাই দিম বাৰু আৰু জেং পিঠা তাৰপিছত আকৌ এইবিলাক ডেকচি পিঠা ভাপত দিয়া পিঠা জলপান গোটাইছোঁ চিৰা তাৰপৰা সান্দহ ভজা পিঠা তাৰপিছত এই ভাপত দিয়া চাউলো মানে ভাপতো দিম আৰু জলপান তাৰপৰা তই

সান্দহৰ চাউল উলিয়ালি নাই উলিয়ালি অঁ অঁ হ'ব